আমাৰ ভাৰতবৰ্ষৰ নৃত্য় শিল্পীসকল বহুত আছে আমাৰ অৰিজিত সিং আতিফ এই আপোনাৰ কে কে এইবিলাক আপোনাৰ বলিউড ফিলিম ফিলিমৰ গান চান গায় আপোনাৰ পাপন জুবিন গাৰ্গ আমাৰ অসমৰ এইবিলাক বলিউড গানৰ গায় বহুত জনপ্ৰিয় অৰ্জন কৰিছে তেওঁলোকৰ গান চান গাই জাবেদ আলি বহুতো গান চান গায় এওঁলোকে এওঁলোকৰ গান শুনি কেনে আমি বহুতো আনন্দিত হৈছোঁ শুনি কেনে ভাল লাগে এওঁলোকৰ গান এওঁলোকে বা বলিউডৰ বলিউডৰ বহুত জনপ্ৰিয় অৰ্জন কৰিছে এওঁলোকক বহুতো বাংলা হিন্দী হুত ধৰণৰ গান গা গান চান গায়

অৰিজিত সিং আমাৰ ভাৰতৰ বহুত ডাঙৰ এজন শিল্পী বহুত গীত গাইছে গায় তাৰপিছত আপোনাৰ কুমাৰ চানু উদিত নাৰায়ন লতা মংগেশকাৰ এওঁলোকেতো বলিউডৰ বহুত জনপ্ৰিয়তা অৰ্জন কৰিছে এওঁলোকৰ গান শুনি আমাৰ মনতে আনন্দিত পায় বহুত ভাল লাগে এওঁলোকৰ গান চান শুনি এওঁলোকৰ গান আমি এই সৰুৰ পৰা শুনি আহি আছোঁ লতা মংগেশকাৰ কুমাৰ চানু উদিত নাৰায়ন এওঁলোকৰ গান আমি সৰুৰে পৰা শুনি আহি আছোঁ এতিয়ালৈকে আমি অৰিজিত এই আপোনাৰ উদিত নাৰায়ন কুমাৰ চানুৰ গানবিলাক এতিয়াও আমি শুনি থাকোঁ